হয় আমাৰ বিশ্বনাথ ডিষ্ট্ৰিকত য'ত মেৰাথান পাতিছিলে তাত মই অংশগ্ৰহণ কৰিছিলোঁ মেৰাথানৰ কাৰণে আমি সাজু হৈছিলোঁ মই সাজো হৈছিলোঁ বহুত দিনৰ আগৰ পৰাই মই ফিল্ডত গৈ যিমান পাৰো দূৰত্ব ক কৰিবলৈ দৌ ফিল্ডত দৌৰি থাকোঁ তাৰপিছত ভাল ভাল এক্সেছাইজ কৰিছিলোঁ যাতে মোৰ শৰীৰটো ইমানখিনি দৌৰিবলৈ পাৰক যাতে মই মোৰ ভৰিৰ এক্সেছাইজ কৰিছিলোঁ তেনেকৈ খোজবিলাক মই দীঘল দীঘলকৈ দিবলৈ চেষ্টা কৰিছিলোঁ দৌৰি থাকোঁতে যাতে দূৰত্ব বেছি হওক তাৰপিছত মই যেতিয়া মোৰ সকলোখিনি মই কৰিলোঁ তাৰপিছত মই এক্সেছাইজপা আদি কৰি কিবা তেনেধৰণৰ ধেৰ ধেৰ প্ৰস্তুতি কৰি মেলি খাদ্যপা আদি কৰি সকলো বস্তু মই খা খোৱাপা আদি কৰি প্রে প্ৰক্টিছপা আদি কৰি মই সকলো কৰিছিলোঁ তাৰপাছত মই মেৰাথানৰ কাৰণে সাজু হ'লোঁ মেৰাথানৰ কাৰণে সাজু হ'লোঁ তাৰ পাছত মই মেৰাথানত অংশ অ যোগদান হৈ দৌৰত দৌৰ দিছিলোঁ আৰু যিমান পাৰো মই খোজবিলাক দীঘল দীঘলকৈ দিব চে চেষ্টা কৰিছোঁ যাতে মোৰ সময়টো কম লাগক আৰু দূৰত্বটো বাঢ়ি যাওক মই দহ কিলোমিটাৰ দৌৰিব খো দৌৰ মেৰাথানত কৰিবলৈ পাৰিছিলোঁ তেনেধৰণেই সাজু হৈছিলোঁ মই